লখিমপুৰ জিলাত উপলব্ধ মূল স্বাস্থ্যসেৱাৰ সুবিধা আৰু সেৱাসমূহ বুলি ক'লে ক'বলৈ গ'লে ইয়াত গোটেইখিনি কথাই সাঙোৰ খাই আহে এতিয়া যিহেতু মই প্ৰথমতে চৰকাৰী স্বাস্থ্যসেৱা বিষয়ে চৰকাৰী স্বাস্থ্যসেৱাৰ ওপৰত ক'বলৈ যাওঁ প্ৰথমতে যিহেতু এতিয়া অসমৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থাটো সম্পূৰ্ণ নেশ্যনেল হেলথ্ মিশ্যন এন এইছ এমৰ সহায় কৰি আছে গতিকে আগৰ তুলনাত লখিমপুৰৰ স্বাস্থ্যসেৱা সুবিধা যথেষ্টখিনি উন্নত হৈছে স্বাস্থ্যৰ সুবিধাবিলাক যিহেতু এতিয়া লখিমপুৰ মেডিকেল কলেজ স্থাপন হ'ল এই মেডিকেল কলেজে আপোনাৰ লখিমপুৰ জিলাৰ স্বাস্থ্যখেন স্বাস্থ্য খেন স্বাস্থ্যখণ্ডত আমোল পৰিৱৰ্তন আনিছে আৰু বাকী এন এইছ এমৰ এন এইছ এমৰ যিখিনি সুবিধা ধৰি লওক ম'বাইল মেডি মেডিকেল ইউনিট এইখিনি ম'বাইল মেডিকেল ইউনিটৰ গাড়ীত তাত ডক্টৰ থাকে নাৰ্ছ থাকে টেকনিচিয়ান থাকে এই গোটেইখিনি এটা টীম ৱৰ্ক হিচাপে গৈ পেলানি তেওঁলোকে ভিতৰুৱা অঞ্চলবিলাকত গৈ পেলানি গ্ৰাম্য লোকসকলক স্বাস্থ্যসেৱা প্ৰদান কৰে তাৰ উপৰিও ইয়াত তোমাৰ আপোনাৰ ম'বাইল মানে বুথ ক্লিনিক আছে বুথ ক্লিনিকত গৈ যিখিনি আপোনাৰ চৰ অঞ্চল আছে এইবিলাকত যিবোৰ দুৰ্গম হয় সাধাৰণতে যাতায়তৰ ব্যৱস্থাটো খুব কমেই থাকে তেওঁলোকে নাৱত গৈ পেলানি দুৰ্গম অঞ্চলত থকা লোকসকলৰ মাজত স্বাস্থ্যসেৱা কৰে স্বাস্থ্যসেৱা প্ৰদান কৰে সেইখিনি এন এইছ এমৰে এটা অৱদান বুলি ক'ব পৰা যায় আৰু বিশেষকৈ এতিয়া আগৰ নিচিনাকৈ কিবা এটা হ'লেই পতককৈ প্ৰাইভেটত গৈ পেলাই দেখুওৱা প্ৰাইভেট হস্পিতালত গৈ দেখুওৱা বা যিখিনি মানুহে এটা কথা সাধাৰণতে সচৰাচৰ যিখিনি মানুহে কমপ্লেইন দিয়ে যে স্বাস্থ্যকেন্দ্ৰত চৰকাৰী স্বাস্থ্য চিকিৎসালয়ত বা চৰকাৰী স্বাস্থ্যখণ্ডত চৰ ডক্টৰ উপলব্ধ নহয় ভাল মেডিচিন উপলব্ধ নহয় লেবৰটৰি উপলব্ধ নহয় অন্যান্য ধৰি লওক যিখিনি সুবিধা থাকে সেইখিনি উপলব্ধ নহয় বুলি মানুহে সচৰাচৰ কমপ্লেইন কৰা দেখা যায় কিন্তু সেই ক্ষেত্ৰত এতিয়া যথেষ্টখিনি পৰিৱৰ্তন আহি আহিছে এতিয়া নতুনকৈ চৰকাৰে যিটো আয়ুস্মান ভাৰত কাৰ্ড পাঁচ লাখ টকাৰ যিটো বিপিএল কাৰ্ড হোল্ডাৰ মানুহখিনিৰ কাৰণে ৰেচন কাৰ্ড থকা মানুহখিনিৰ কাৰণে যিটো প্ৰচলন কৰিছে সেইটোৱে এই দৰিদ্ৰ সীমা ৰেখাৰ ত তলৰ লোকসকলক যথেষ্ট লাভাৱান্বিত কৰিছে বুলি মই ভাবোঁ তেওঁলোকে যিয়েই নহওক লাগে যিয়ে বেমাৰেই নহওক লাগে এবছৰৰ কাৰণে তেওঁলোকৰ পাঁচলাখ টকা হেলথ ইঞ্চ্যুৰেঞ্চ থাকে গতিকে তেওঁলোকে চৰকাৰী খণ্ডত গৈ এই সুবিধা চৰকাৰী খণ্ডৰ হস্পিতালততো এই সুবিধা পাবই তাৰ উপৰিও চৰকাৰৰ লগত অসম চৰকাৰৰ লগত কিছুমান প্ৰাইভেট নাৰ্ছিং হোমো টাই আপ হৈ আছে সেইখিনিত গ'লেও তেওঁলোকে এই সুবিধা পাব

এইখন এখন অতি পুৰণি আৰু নাম থকা প্ৰাইভেট হস্পিতাল হয় তেওঁলোকৰ চিকিৎসা সেৱা অতিয়েই উন্ন অতিকৈ উন্নত তেওঁলোকৰ ভাল ভাল চিকিৎসক ৰাখে আৰু টুৱেণ্টি ফ'ৰ ইনটু ছেভেন তেওঁলোকে মানুহক ছাৰ্ভিচ দিয়ে আৰু অন্যান্য আছে ভাল আপোনাৰ নাৰ্ছিং হোম লখিমপুৰত আপোনাৰ এইফালে আছে মেডিকেল কলেজৰ লগতে আছে আপোনাৰ এই

সৌমাৰপীঠ আছে সৌমাৰপীঠ হস্পিটেল আছে আৰু এইফালে আপোনাৰ ৰয়েল্টীত আৰু অৱনীশ এইখিনিও লখিমপুৰ স্বাস্থ্যখেন স্বাস্থ্যসেৱাত স্বাস্থ্যখণ্ডত যথেষ্ট যথেষ্টখিনি অৱদান আগবঢ়াই আহিছে আৰু নতুনকৈ লখিমপুৰত সংযোজন হৈছে কেঞ্চাৰ ইনষ্টিটিউট মেডিকেল কলেজৰ লখিমপুৰ মেডিকেল কলেজৰ ঠিক ফ্ৰণ্টতে এতিয়া আমাৰ এজন কেঞ্চাৰ পেচেণ্টৰ লগত ৰেডিয়েশ্যন দিয়াৰ ক্ষেত্ৰত আমাৰ অভিভাৱকসকলৰ যিধৰণৰ

যিধৰণৰ মানে অসুবিধা হয় ধৰি লওক গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউতলৈ নিব লাগে গতিকে সেই ক্ষেত্ৰত ৰেডিয়েশ্যনৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি সুবিধা আহিছে ইয়াতে গৈ এতিয়া ৰেডিয়েশ্যন দিব পাৰি পেচেণ্টৰ লগতে গাৰ্জেনৰো যথেষ্টখিনি সুবিধা হৈছে টকা পইচাৰ ক্ষেত্ৰতো যথেষ্টখিনি সুবিধা হৈছে গতিকে এইখিনিয়েই কথা আৰু ক'ভিড মহামাৰি ম আৰু এটা কোৱেশ্যন আছে ক'ভিড মহামাৰীৰ সময়ত চিকিৎসালয়সমূহে কেনেধৰণে কাম কৰিছিল চিকিৎসালয়সমূহৰ যথেষ্ট অৱদান আছে যিহেতু এটা সময় আহিছিলে সেই সময়টোত ক'ভিডে ক'ভিডত চৰকাৰী হস্পিটেলবিলাকত পেচেণ্ট থ'বলৈ জেগা নাইকিয়া হৈ গৈছিলে সেই সময়ত লখিমপুৰৰ কেইবাখনো অগ্ৰণী নাৰ্ছিং হোমে তেওঁলোকৰ চৰকাৰৰ লগত টাই আপ কৰি পেলানি তেওঁলোকে নিজৰ কোঠা এৰি দিছিলে পেচেণ্ট ৰাখিবৰ কাৰণে আৰু যথেষ্টখিনি স্বাস্থ্যসেৱাৰ লগত জড়িত যিসকল ব্যক্তি আছিলে সেইসকলে যথেষ্ট মানে তেওঁলোকে মৰণ পণ যুঁজ যি পেলানি ৰাইজসকলক জীৱন দান দিয়াৰ নিচিনাই হৈছিলে কথা এইখিনিয়েই ইয়াকে ক'লোঁ আৰু